অসমৰ পৰম্পৰাগত সাজ পোচাক বুলি ক'লে মেখেলা চাদৰ যিটো আমি মেখেলা চাদৰ বুলি কওঁ সেইটোৱে আমাৰ অসমৰ পৰম্পৰাগত সাজ পোচাক হয় আমাৰ গাঁৱৰ যিখিনি জীয়াৰী হওক বা বোৱাৰি হওক আমি সকলোৱে মানে মেখেলা চাদৰ পিন্ধিব লাগে কিন্তু এতিয়া যিটো যিহেতু মানে ফেশ্বনৰ যুগ হয় ন তহ সেইকাৰণে আজিকালিতো বোৱাৰীয়ে হওক বা ছোৱালীয়েই হওক চবেই ছালোৱাৰ কামিজেই পিন্ধে বা কিছুমানে মানে জিনচো পিন্ধে আৰু এনেকুৱা কিছুমান বোৱাৰী জীয়াৰীবিলাকৰ কাৰণে আজি আমাৰ অসমৰ যিটো পৰম্পৰাগত যিটো সাজ পোচাক সেইখিনি হয়তো আমি মানে ডুবি যোৱা নিচিনা আমি দেখি পাইছোঁ কিন্তু মই ধন্যবাদ দিব বিচাৰোঁ যিসকল মহিলাই যিসকল বোৱাৰী বা ছোৱালীয়েই হওক তেওঁবিলাকে নিজৰ পৰম্পৰাটো ধৰি ৰাখিছে আৰু যেতিয়া আমি ঘৰবিলাকৰপৰা বাহিৰত ওলাওঁতে তেওঁবিলাকে নিজৰ যিটো পৰম্পৰাগত সাজ পোচাক যিখিনি মেখেলা চাদৰ বুলি আমি কওঁ তেওঁবিলাকে সেইটো পৰিধান কৰে আৰু নিজৰ যিটো পৰম্পৰা নিজৰ যিখিনি পৰম্পৰা সেইখিনি তেওঁবিলাকে বজায় ৰাখিছে তাৰকাৰণে তেওঁবিলাকক মই ধন্যবাদেই দিব খুজিছোঁ আৰু বিশেষকৈ আজিকালি যিহেতু ফেশ্বনৰ যুগ টিভিতে হওক বা মবাইলতে হওক আজিকালি চবৰে হাতে হাতে মবাইল আৰু যিটো ফেশ্বনৰ যুগ হয় আজিকালি আমাৰ গাঁৱৰ ল'ৰা ছোৱালীয়েই হওক বা টাউন চহৰতো তেওঁবিলাকে তেনেকেই জিন্চ হওক বা কামিজ ছালৱাৰ হওক তেওঁবিলাকে পৰিধান কৰি তেওঁবিলাকে ঘূৰা ফুৰা কৰে কিন্তু আমাৰ গাঁও অঞ্চলৰ যিখিনি মহিলা তেওঁবিলাকে কিছুমানে নিজৰ যিটো পৰম্পৰাগত সাজ পোচাক তেওঁবিলাকে বজাই ৰাখিছে কিন্তু বহুত তেনেকৈ ছোৱালী আজি ফেশ্বন ফেশ্বনৰ যিটো নেকি প্ৰভাৱ তেওঁবিলাকৰ ওপৰত বেছি আৰু তেওঁবিলাকে যেনেকৈ চিনেমাত চিৰিয়েলত যেনেকৈ তেওঁবিলাকে ড্ৰেছবিলাক পৰিধান কৰে তেনেকৈয়ে আজিকালি আমাৰ ছোৱালীবিলাকে তেনেকৈয়ে ড্ৰেছবিলাক আমি পৰিধান কৰি মানে ভাল পোৱা বেছিভাগ দেখি পাইছোঁ আৰু তহ সেই তেনেকাতে আমাৰ বহুত কিছুমান জেগাত আমি যিখিনি নেকি আমাৰ পৰম্পৰাগত সাজ পোচাক আমি গোটেই মানে নিজৰ শৰীৰটো যেনেকৈ আমি ঢাকি ধুনীয়াকৈ আমাৰ সাজ পোচাকবিলাক আমি পিন্ধিছিলোঁ তেনেকৈ আমি হয়তো আজিকালি আমি দেখি নাপাওঁ বহুত ফেশ্বনৰ নিচিনাকৈ মানে ছোৱালীবিলাকে নিজৰ ড্ৰেছবিলাক কৰে তহ সেইখিনি নিজৰ কাৰণেই মানে নষ্ট নষ্ট হয় বুলি মই ভাবোঁ আৰু

যিটো অসমৰ পৰম মানে সাজ পোচাক মেখেলা চাদৰ বহুত বিভিন্ন ধৰণৰ আছে পাট মুগা এনেকৈ নৰ্মেলি তেনেকৈ বহুত ধৰণৰ মানে মেখেলা চাদৰ আমি পাওঁ যদি কৰ'বাত বিয়া পাৰ্টী খাবলৈ যাওঁ তেনেহ'লে আমাৰ অসমীয়া মহিলাসকলে পাটৰ মেখেলা চাদৰ পিন্ধি যায় বা মুগাৰ মেখেলা চাদৰ পিন্ধি পাটৰ পিন্ধি যায় বা বিহুত যেতিয়া আমি বিহু নাচিবলৈ যাওঁ তেতিয়া আমি পাটৰ এই মুগাৰ মেখেলা চাদৰ পিন্ধি মানে বিহু নাচিবলৈ যাওঁ তেনেকৈ ভাল লাগে খুব আৰু সেইটো যিটো নেকি মেখেলা চাদৰ সেইখিনি যেতিয়া তেওঁলোকে পৰিধান কৰি নাচিবলৈ ওলাই যায় বা ক'ৰবাত বিয়া পাৰ্টী খাবলৈ ওলাই যায় তেতিয়া দেখি খুব ভাল লাগে আৰু আমি যিহেতু উৰিয়া উৰিয়া পৰা মানে আমি বিলং কৰোঁ আমাৰ উৰিয়াত নিয়মত আমাৰ শাড়ী আছে আমি শাড়ী পিন্ধো আঁঠুৰ তললৈকে আমি শাড়ী পিন্ধো আৰু গহনা পাতি তেনেকৈ আছে যে সেইবিলাক পিন্ধো যদি ক'ৰবাত নাচিবলৈ যাওঁ তেনেহ'লে আমি সেই উৰিয়াত যিটো ড্ৰেছ আপ যিটো শাড়ী শাড়ী হওক বা পায়েল হওক বা তেনেকৈ মানে আছে সেইখিনি আমি পৰিধান কৰি যাওঁ তাৰপিছত যেতিয়া আমি ধৰ্মীয় অনুষ্ঠানবিলাকত যাওঁ যদি চাৰ্চতে যাওঁ বা মন্দিৰত যাওঁ তেতিয়াও আমি শাড়ী পিন্ধো মেখেলা চাদৰ পিন্ধি যাওঁ কুৰ্তি ছালৱাৰো আমি পিন্ধি যাওঁ আৰু তেনেকৈ যদি কৰ'বাত ফুৰিবলৈ যাওঁ তেনেহ'লে তেতিয়া আমাৰ ড্ৰেছ আপবিলাক বেলেগে হয় তেতিয়া আমি মানে যি পাৰোঁ আৰু জিনচেই হওক বা চুইজাৰেই হওক তেনেকৈ তেনেকৈ পিন্ধি যাওঁ কিন্তু যিবিলাক ধৰ্মীয় অনুষ্ঠান সেইবিলাকত আমি হ'লে শাড়ী বা মেখেলা চাদৰ আমি পৰিধান কৰোঁ আৰু আমাৰ আমি যিহেতু মানে অসমীয়া যিখিনি সাজ পোচাক সেইখিনি বহুত দাম বেছি হোৱাৰ কাৰণে আমি যি যিসকল নেকি চাহ জনজাতিৰ লোক আছে আমাৰ অলপ প্ৰভাৱ হোৱাৰ কাৰণে আমি সেইবিলাক হয়তো কেতিয়াবা কিনিবলৈয়ো আমি সমৰ্থ নহওঁ সেইকাৰণে আমি নৰ্মেলি শাড়ী বা মেখেলা চাদৰ আমি পৰিধান কৰোঁ আৰু এনেকৈ কেতিয়াবা ফুৰিবলৈ যাওঁতেও আমি তেনেকৈ মেখেলা চাদৰ ব্যৱহাৰ কৰোঁ পিন্ধো আৰু খুব ভাল লাগে মেখেলা চাদৰ পিন্ধি আৰু যেতিয়া বোৱাৰী জীয়াৰীবিলাকে মেখেলা চাদৰ পিন্ধি ওলাই যায় তেতিয়া চাবলৈয়ো ভাল লাগে পৰিৱেশটো ভাল লাগে আৰু তেনেকৈ নিজৰ যিটো পৰম্পৰাগত সাজ পোচাক মানে বজাই ৰখাটো তেনেকৈ ভাল লাগে চাবলৈ